আন ধৰ্ম সম্পৰ্কে বিভিন্ন উৎসৱ

সেই বুলি আমি আনক ঘিণো নকৰোঁ বেয়াও নেপাওঁ ধৰ্মীয় ৰীতি নীতি প্ৰায়ে একেই যিহেতু মহাত্মা গান্ধীয়ে ক'বৰ দৰে যে অহিংসাই পৰম ধৰ্ম গতিকে অহিংসাই যদি পৰম ধৰ্ম হয় তেতিয়াহ'লে তাত হিংসা বৰ্জিত নিশ্চয় হ'ব লাগিব এই হিংসা থকা ঠাইবিলাকলৈ আমি এই যাবলৈ টান পাওঁ বা নেযাওঁ কিন্তু বিভিন্ন সম্প্ৰদায়ৰ লোকে এই অনুষ্ঠানবিলাক বিভিন্ন ধৰ্ম ধৰ্মীয় অনুষ্ঠান অৰ্থাৎ থলুৱা ভাৱেৰে অসমৰ অসমভূমিত বিভিন্ন জনগোষ্ঠীৰ মাজত বিভিন্ন ধৰ্মৰ হিন্দু ধৰ্মৰে বিভিন্ন প্ৰভাৱ আছে তাৰ বাদে ইছলাম ধৰ্ম বা খ্ৰীষ্টান ধৰ্ম এইবিলাকতো আমি দেখিছোঁ উৎসৱবিলাক আমি যদিও পোনে পোনে অংশগ্ৰহণ কৰা নাই চকুত পৰিছে বেয়া পোৱাও নাই ভালো লাগে তাৰ ভিতৰতে যিটো ধৰ্মত হিংসাত্মক কিছুমান থাকে কাম থাকে সেইবিলাকত আমি আচলতে ভাল নেপাওঁ যেনে বলি বিধান বা এই সব্য ধৰ্মত যেনেকৈ ভাঙৰ লাড়ু খায় এই কিছুমান হেৰি হৈ যোৱাটো মানে সেইবিলাক আমি বৰ পছন্দ নকৰোঁ সব্য পূজা কৰিছে আমি বেয়া নাপাওঁ

মাতৃ পূজা কৰিছে তাতো আমাৰ বিশেষ ক'বলগীয়া নাই কিন্তু তাত যিটো বলিৰ বিধান সূচাইছে সেইবিলাক আচলতে এই কিবা জীৱ হত্যা কৰাৰ নিচিনা কাৰ্যবিলাক ভাল নালাগে গতিকে বিভিন্ন কথা হ'ল কিন্তু অসমৰ মানুহখিনিয়ে হিন্দু ধৰ্মৰ নামত বিভিন্ন কাৰ্য কৰি আহিছে আমি আনক নিন্দা কৰিবলৈও নেযাওঁ নিনিন্দিবা নবন্দিবা আমি বন্দনাও নকৰোঁ আৰু আনক নিন্দাও নকৰোঁ তেখেতসকলে যি ভাল পাইছে সেইমতে ধৰ্মত নামত আগুৱাইছে আমাৰ তাত ক'বলগীয়া নাই কিন্তু অসমত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱ আদি গুৰুসকলে যিখিনি দেখুৱাই থৈ গ'ল সেইখিনিক অনুকৰণ কৰিলেই ভাল লাগিব বুলি আমি ভাবোঁ সেয়েহে আমাৰ দৃষ্টিত

আমি বিশেষ নিন্দা বা প্ৰশংসা এইখিনি কৰিবলৈ বিচৰা নাই